হয় ডেলকাৰ্ণিকি দেৱৰ দ্বাৰা লিখিত হাতৰ আখৰ চাই মানুহ চিনি পোৱা কৌশল নামৰ কিতাপখন মোৰ বৰ প্ৰিয় কাৰণ এই কিতাপখনে মোক মোৰ হাতৰ আখৰ সঠিক কৰিবলৈ অনুপ্ৰেৰিত কৰে লগতে মই এতিয়া আনৰ হাতৰ আখৰ চাই সেই মানুহজনৰ ব্যক্তিত্বৰ কথা উমান লোৱাত সহায় পাইছোঁ